চৰকাৰী আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্য সেৱাৰ মানদণ্ড একেবাৰে কিছুমান হেৰিত আপোনাৰ খুব বেয়াও নহয় কিছুমান দুখীয়া মানুহে কিছুমান অসুবিধা পাইছে বাৰু আৰু খুব ভাল মানদণ্ড বুলি ক'লেও ভুল হ'ব মই ব্যক্তিগতভাৱে মই বুলি নহয় প্ৰত্যেকজন মানুহে যোনে মানে বহন কৰিব পাৰে খৰচ আদি সকলোৱে আপোনাৰ ব্যক্তিগত চিকিৎসালয়তেই যাব বিচাৰে কাৰণ আপোনাৰ আমাৰ মানে অসম বুলি নহয় আকৌ গোটেই ভাৰতবৰ্ষতে এতিয়া এনেকুৱা এটা চৰকাৰী চিকিৎসালয়ত আছে বাৰু ভাল তেনেকুৱা ভাল হেৰিও আছে চাকৰিয়াল কিন্তু সাধাৰণতে চৰকাৰী চাকৰিয়ালসকলে ইমান মানে সেৱাৰ সেই মানসিকতাৰে প্ৰত্যেকেই বেছ কাম কৰা মানুহ কমেই আছে আৰু ব্যক্তিগতত তাৰ মানে কি হয় সেৱাটো পোৱা যায় ভাল মানে গুণগত সেৱা পোৱা যায় পইচা খৰচ হয় আৰু ব্যক্তিগত হেৰিত কিন্তু পাৰ্থক্যটো সেইটোৱেই সেৱাটোৰ আপোনাৰ যিটো গুণগত মান চৰকাৰী চিকিৎসালয়ত সেই গুণগত মানটোৰ অভাৱ আৰু চৰকাৰী চাকৰিয়ালৰ অধিকাংশই আপোনাৰ সেৱাৰ মানসিকতাৰে নকৰে যেন লাগে কামবোৰ আহে নিজৰ চাকৰিটো কৰে সেনেকুৱা নিচিনা এটা ভাব হয় আৰু ব্যক্তিগতততো মানে তেখেতলোকে যিহেতু কিবা এটা পইচাৰ বিনিময়ত সেৱাটো প্ৰদান কৰে গতিকে তাত চৰকাৰী চিকিৎসালয়ৰ তুলনাত সেৱাৰ মানে মানদণ্ড উন্নত ব্যক্তিগত ব্যক্তিগতত চিকিৎসালয়ত চৰকাৰী চিকিৎসালয়ৰ তুলনাত সেইটোৱেই আৰু